হেল্ল' খুড়ী অঁ এই মই হেৰিৰ পৰা কৈছিলোঁ ৰ'ব গুৱাহাটীৰ পৰা কৈছিলোঁ ৰ'ব এই অঁ এই বিহু আহিলে না এই ধৰি লওক এই আপুনি মোক অলপ সহায় কৰি দিব লাগিছিল ধৰি লওক বিহুত কাৰণে ধৰি লওক মানে ঘৰতো ধৰি লওক মানুহ নাই ধৰি লওক মানে ময়ে এতিয়া কৰিব লগা হৈছে এই লাড়ু বা পিঠাবোৰ কেনেদৰে বনাই ধৰি লওক এইবিলাক অলপ মই জানিব তাৰমানে লাগিছে মানে ময়ো ঘৰত বনাব লাগিব মানে আমাৰ ঘৰত মানুহ নাই না

চুঙা পিঠাটো কেনেদৰে হেৰি কৰে বস্তুটো

আৰু তিলৰ লাড়ুটো কেনেদৰে বনাইনো অঁ হ'ব খুড়ী পিছত পিছত মই যদি কিবা লাগে আপোনাক ফোন কৰিম অঁ দিয়ক দিয়ক